মধ্যভোগী মানুহবোৰে আমাক শস্য সামগ্ৰীসমূহ বিক্ৰী কৰাত আমাক এনেদৰে সহায় কৰে যে আমাৰ পৰা কম দামত নি সিহঁতে বেছি দামত বিক্ৰী কৰি সিহঁতৰ ঘৰ পৰিয়াল নিজৰ বিপদসমূহ সকলোবোৰ দূৰ কৰে নিজৰ পৰিয়ালৰ বিপদসমূহ দূৰ কৰে আৰু যাৰ আমাৰ পৰা যিখিনি কম দামত সিহঁতে বস্তু নিয়ে বা শস্যসমূহ বিক্ৰী কিনি নিয়ে সেইবোৰ আমাকো সিহঁতে দুখ নিদিয়ে আৰু নিজেও দুখত নাথাকি সিহঁতে সঠিক পথ সাঙুৰি লৈছে ঠিক তেনেদৰে আমিও তেনেকৈয়ে সিহঁতক কম দামত বেচিছোঁ আৰু সিহঁতে তাতকৈ অকণমান বেছি দামত নি নিজৰ লাভ লৈ নিজৰ ঘৰ পৰিয়াল চলাই আছে আৰু আমাকো তেনেকৈ পৰিয়াল চলোৱাত সহায় কৰিছে তাৰোপৰি আমাৰ যিবোৰ শস্য বা সামগ্ৰী বিক্ৰী কৰাত আমাক সহায় কৰিছে সেইখিনি ক'বলৈ গ'লে আমি এতিয়া বজাৰ নগৈ আমি ঘৰতে থাকি যিখিনি সিহঁতক দিছোঁ সিহঁতে বহুত কষ্ট কৰি কষ্ট কৰি বজাৰত নি মানুহে বিনিময় প্ৰথাত যিখিনি বিনিময় কৰিছে দাম দৰ কৰি বস্তুবোৰ লয় ঠিক তেনেদৰে সেইবোৰত বহুখিনি কষ্ট আছে সেই কষ্টৰ ফলত যিখিনি সিহঁতে ভালকৈ নিজৰ ঘৰ চলাব পাৰিছে তাতে আমিও সুখী হৈছোঁ সিহঁতো সুখী হৈছে বা যোনজন আমি ক্ৰেতা বিক্ৰেতা সকলোবোৰেই সুখী হ'ব পাৰিছোঁ ঠিক তেনেদৰে আমি সকলোবোৰে যদি ইজনে সিজনৰ ওপৰত নিৰ্ভৰ নিৰ্ভৰ কৰি থাকোঁ সকলোবোৰে তেনেকৈয়ে সুখী হৈ থাকিম